হেল্ল' হয় আছে কোনে ক'লে আপুনি হয় জনাব চাৰিআলীত মানে এতিয়া অকণমান চাইদত আহিছে দোকানখন এতিয়া আপোনাৰ এই এম এছ কম্প্লেকটো আছে তাৰে ওচৰতে পাব আপুনি আহিছে নেকি আছে আছে আপোনাক কেনেকুৱা ম'বাইল লাগিব কওক হাঁ আইফোন আইফোন কোনটো লাগিব আপোনাক আইফোন ফৰটিন ফাইভ হয় আছে আছে পাই যাব সেইটো আপোনাৰ গোটেইখিনি আপোনাৰ ডিচকাউণ্ট দিয়া যাব টেন পাৰচেণ্ট এইটো আপোনাৰ আহিব নাইন এইট্টি নাইন থাউচেণ্ড নাইনটি নাইন ৰুপিজ

কমাই মানে দাদা ই এম আইত আপুনি যদি ই এম আইত ল'ব বিছাৰে তেতিয়াহ'লে আপোনাৰ ফ'ৰ থাউচেণ্ড থ্ৰী হাণ্ড্ৰেড পৰি যাব মন্থলী চেমচাঙৰ চাওঁক আজি কালি যিবিলাক মানে চেমচাঙৰ ম'বাইল আছে সেইবিলাক আপোনাৰ কম দামীবিলাক লৈ লাভ নাই কিমানৰ ভাল মানে ম'বাইলটো চব বিলাকে ভাল কিন্তু আপুনি চাওঁক যে যিমান মানে ম'বাইলটো অকণমান দামী হয় ন চেমচাঙৰ কোৱালিটি বিলাক মানে যিমান দামী হয় সিমান ভাল হয় এতিয়া আপোনাৰ কথা এইটো ধৰক এতিয়া আপুনি পঞ্চাশ হাজাৰতো পাব নব্বৈ হাজাৰতো পাব বিশ হাজাৰো পাব দহ হাজাৰো পাব এতিয়া মূল কথাটো হ'ল আপুনি যদি মই চাজেষ্ট চাজেষ্ট কৰোঁ তেতিয়া আপুনি এটা ফ'ৰটি নাইন থাউচেণ্ডৰ আছে সেইটো মানে আপোনাৰ কাৰণে ভাল হ'ব সেইটো ফ'ৰটি নাইন থাউচেণ্ড নাইনটি নাইন ৰুপিজ সেইটো আপোনাৰ চেমচাং গেলেক্সি নাইন হাণ্ড্ৰেড নাইনটি নাইন হ'ব হ'ব কেতিয়ালৈ আহিব আপুনি ছাৰ আপুনি কেতিয়ালৈ আহিব হয় ঠিক আছে আপুনি অহাৰ আগতে এবাৰ ফোন ফোন ফোন কৰি জনাব হয় ঠিক আছে ফোন কৰাৰ বাবে থেংক ইউ